হয় অঁ শুনিছোঁ অঁ আছে

পাৰিম কিন্তু ন দ দহজন থাকিলেটো ট্ৰেভেলাৰ ল'ব লাগিব আপোনালোকে চিক্স মাইলৰ পৰা আহিব লাগিলে অলপতো ট্ৰেভেলাৰেতো ল'ব আৰু দিনটোতো সিহঁতৰ ক্ষতি হ'ব ন আমি এতিয়া বেছি নহয় আঠ হাজাৰ মানটো ল'ব

এদিন ল'ব নে ল'ব ল'বনে দুদিন ল'ব বা টো দ্বীপৰ বিলত নাই যদিহে পামহি পাভহি চাবহি যদি যোৱা হয় তেতিয়াহ'লে অলপ কম অঁ বহুত ভাল অঁ বজাৰ হয় হয় টাইমৰ কথা নাই আপোনালোকে যেতিয়াই বিচাৰে তেতিয়াই পাৰিব তেতিয়াহ'লে অঁ পাঁচশ মান পাঁচশ নোৱাৰিম সেইটো অলপ কম হৈ যাব চাই দিম আৰু মানে সাত হাজাৰ মানত সাত অঁ হ'ব সাত হাজাৰ মানত কৰি দিম অঁ ঠিক আছে আপুনি আহক হ'ব আপুনি আহি যাব অঁ ঠিক আছে অঁ ঠিক আছে